মোৰ গাঁওখনৰ নাম হৈছে কদম টেঙা বস্তি গাঁওখন লখিমপুৰ জিলাত আছে গাঁওখন লখিমপুৰ আমাৰ নগৰৰ পৰা লখিমপুৰ টাউনৰ পৰা প্ৰায় দহ কিলোমিটাৰমান দূৰত আছে গাঁওখনলৈ সোমাই আহিয়েই প্ৰথমে আমি আমাৰ চকুত পৰে পৰিব সেইয়া হৈছে আমাৰ কিতাপৰ পুথিভঁড়ালটো কিতাপৰ পুথিভঁড়ালটো বৰ বেছি ডাঙৰ নহ'লেও বহুখিনি কিতাপ তাত আছে চৰকাৰেও বহুত দং দান বৰঙণি আগবঢ়াইছে এই কিতাপৰ পুথিভঁড়ালটোলৈ তাৰ পৰা গাঁৱলৈ সোমাই অহাৰ বাটতে আকৌ আমাৰ নামঘৰ গাঁৱৰ নামঘৰটো পায় নামঘৰটোত বছৰেকত বহু কেইখন সবাহ অনু আমি পাতোঁ তাৰ পিছত আমাৰ গাঁৱত এখন নদীও আছে নৈ আমি কাকৈ নৈ বুলি কওঁ তাৰ পিছত আমাৰ গাঁৱত অলপ ভিতৰলৈ সোমাই আহিলে এখন ডাঙৰ চাহ বাগিচা আছে চিয়াজুলী চাহ বাগিচা আছে বৰ বৰ ডাঙৰ চাহ বাগিচা চাহ বাগিচাখন তাৰ পিছত গাঁৱৰ ভিতৰলৈ সোমাই গৈ দীৰ্ঘা দীৰ্ঘা যি পাহাৰ সেই পাহাৰ আছে গাঁওখনৰ মানুহবোৰ বৰ মৰমীয়াল আমাৰ কমেও এশ পঞ্চাশ ঘৰমান আমি বাস কৰোঁ তাৰ উপৰিও আমাৰ গাঁওখনত কেৱল অসমীয়া মানুহৰ উপৰিও আমি মিছিং মানুহ আহোম মানুহ হাজং মানুহ মুছলমান মানুহ বা খ্ৰীষ্টান মানুহ আমি সকলোৱে একেলগে আমি বাস কৰোঁ ইমানবিলাক সম্প্ৰদায় আছোঁ যদিও কোনো হাই কাজিয়া নাই কাৰো মাজত কাৰো মাজত কোনো ধৰণৰ খাম খেয়ালি নাই আমাৰ তেওঁলোকে তেওঁলোকৰ যি গীৰ্জা আছে তেওঁলোকৰ মছজিদ আছে তেনেদৰে তেওঁলোকৰ ধৰ্মীয় যিবিলাক নিয়ম কানুন আছে সেই সকলোবিলাক তেওঁলোকে তাত পালন কৰে আৰু আমি আমাৰ নামঘৰত পালন কৰোঁ সেই সেইকাৰণে আমাৰ গাঁওখনত সোমাই অহাৰ বাটতে আমি এটা পাওঁ আমাৰ হায়াৰ চেকেণ্ডাৰী স্কুলখন হায়াৰ চেকেণ্ডাৰী স্কুলখনত পঞ্চমমান শ্ৰেণীৰ পৰা একেবাৰে দ্বাদশ শ্ৰেণীলৈকে আছে তাৰ পিছত এখন এলপি স্কুল আছে ঠিক তেনেকৈ আমাৰ গাঁওখন সকলোৰে মাজত এখন ভাল লগা গাঁও সেইকাৰণে আমি সকলোৱে আমাৰ গাঁওখনক ভাল পাওঁ